আমি চুলিৰ সাধাৰণতে যত্ন লওঁ গাঁৱলীয়া হিচাবে আমি প্ৰথমতে হৈছে জেতুকা সানোঁ জেতুকা চুলিৰ কাৰণে বহুত ভাল তাৰ গুৰিবোৰ মজবুত কৰে আৰু জবা ফুলৰ ৰস আৰু এটা গছ আছে চিয়াঁহী সেই চিয়াঁহী গছটো আমি চিয়াঁহী বুলিয়েই কওঁ সচৰাচৰ সেই দুয়োটা যদি মিক্স কৰি পেলাই পিচি পেলাই চুলিত লগালে মানে চুলিবোৰ দীঘলো হয় আৰু বহুত মানে উজ্জ্বল দিয়ে মানে চুলিখিনি একদম চিক্না দি থাকে মানে তাৰপিছত আৰু জেতুকা আমিতো সানোঁৱেই আৰু ছালৰ ছালৰ কাৰণে আমি ছালত সচৰাচৰ আমি স্কিনটো ভাল ৰাখিবলৈ হ'লে মুখত আমি সচৰাচৰ এলোভেৰা সানোঁ এলোভেৰা মুখৰ কাৰণে ভাল খুব স্কিনক কোমল কৰি ৰখায় আৰু ছালখন সতেজ কৰিবলৈ হ'লে নিমপাত পিচি ধুনীয়াকে পিচি পেলাই এনেকৈ ছালত লগোৱা হয় তেতিয়া স্কিনবোৰ ভাল হয় মানে আৰু আমি এনেও নখ নখবোৰৰ আৰু হেৰিৰ কাৰণে জেতুকাও লগাওঁ স্কিনৰ কাৰণেও আমি জেতুকা পিচি পেলাই আমাৰ গাঁৱলীয়া ঘৰ আ হেৰিত আছে জেতুকা গছ তাৰ পৰা চিঙি আনি জেতুকা পিচি আমি লগাওঁ তেতিয়া মানে আমাৰ ছালখনো ভাল হৈ থাকে আৰু নখৰ কাৰণেও ভাল তাৰমানে জেতুকাৰ এইদৰে আমি গাঁৱলীয়া সচৰাচৰ ব্যৱহাৰ কৰোঁ